আগতে মই বাতৰিকাকতে পঢ়িছিলোঁ আগতে বাতৰি লৈছিলোঁ বাতৰি পেপাৰ লৈছিলোঁ আপোনাৰ প্ৰতিদিন টাইম বহুত বছৰ ঠিক চাৰি পাঁচ বছৰমান মই বাতৰি কাকত পঢ়িলোঁ কিন্তু এতিয়া বৰ্তমান কি হৈছে অলপ মোৰ চকুৰ প্ৰব্লেমৰ কাৰণে কি হয় পেপাৰৰ শব্দবোৰ মানে মই ভাল স্পষ্টভাৱে দেখিব দেখা নাপাওঁ কাৰণ বয়স হৈছেতো আপোনাৰ পঞ্চাছ বছৰ বয়ষ হৈছে যেতিয়া চকুৰ অলপ গৈছে বুলিব পাৰি পাৱাৰটো সেইকাৰণে কি কৰিলো পেপাৰটো মই কেনচেল কৰি দিলোঁ কেনচেল কৰি দি এতিয়া আপোনাৰ কেতিয়াবা মবাইলতে কিবা নিউজবোৰ চাওঁ বা টি ভিতে আপোনাৰ নিউজ লাইভ হ'ল প্ৰতিদিন টাইম হ'ল আপোনাৰ আৰু ডিৱাই থ্ৰী ছিক্স ফাইভ সেইবোৰ নিউজকে চাওঁ টিভিতে নিউজবোৰ চোৱা হয় কিয়নো যিহেতু পেপাৰখন লৈ যেতিয়া মই চকুৰে একো পঢ়িবই নোৱাৰোঁ বুজিয়েই নাপাওঁ গতিকে পেপাৰখনতো লৈ কি কৰিম মানে টিভিতে আপোনাৰ বা মবাইলতে নিউজ কেইটা চাই থাকোঁ আৰু ধৰ নিউজ চাওঁ নিউজবিলাক চাই ভালে পাওঁ কিয়নো গোটেই দেশ ভাৰতৰ অসমৰ গোটই মানে সমগ্ৰ বিশ্ব বুলি ক'লে ভুল নহয় আৰু চবৰে খবৰবোৰ পোৱা যায় গতিকে নিউজ চাই থাকোঁ কিন্তু ঘৰৰ নাতি পোৱালিটোৰ কাৰণে আৰু সেই ভাগিন পোৱালিকেইটাৰ কাৰণে মানে কি টিভিটো মই চাব নোৱাৰোঁ সেইটো কাৰণে অলপ মনটো অলপ বেয়া লাগি থাকে মানে খঙো উঠে কেতিয়াবা মাজে মাজে যিহেতু আমিনো বেলেগ কি চাম আৰু আমিতো চিনেমা টিনেমা তেনেকৈ নেচাওৱেই বুজি বাজিও নাপাওঁ এইবিলাক হিন্দী ভাষা ইমান বেছি পঢ়া শুনাও নাই গতিকে অসমীয়া ভাষাটোতে আমাৰ আৰু নিউজটোকে ভাল পাওঁ আৰু নিউজটোকে চাওঁ মাজে মাজে কেতিয়াবা দুই এখন চিৰিয়েলো চাওঁ মানে বেহাৰবাৰী আউট পষ্ট আপোনাৰ ৰেঙণিত দিয়ে গতিকে আৰু নাতি পোৱালিকেইটা আহিলে সিহঁতে মানে খুব কাৰ্টুন চাব বিচাৰে ভাগিন পোৱালি ভতিজা পোৱালিকেইটাই সিহঁতে খুব মানে কাৰ্টুনবোৰ চাব বিচাৰে সেই ৰাতি সিহঁতে শোৱাৰ সময়তে যি নিউজকেইটা অকণমান চোৱা হয় আৰু বাৰু কিছুমান নিউজ চেনেল এতিয়া বৰ্তমান দেখিছোঁ কি হয় আপোনাৰ মানে একেটা বাতৰিকে আপোনাৰ কি কয় দিনে ৰাতিপুৱাই খাওঁতে শুওঁতে উঠোঁতে বহোঁতে আপোনাৰ একেটা নিউজকে বজাই থাকে আৰু কি হয় কিছুমান নিউজে আপোনাৰ নিজৰ মানে সেই ভিউৱাৰ্চবোৰ বঢ়াবৰ কাৰণে বা তেওঁলোকে আৰু কি কৰে একেটা বাতৰিকে দুবাৰ তিনিবাৰ দিয়ে আৰু সিহঁতে খুব মানে আপোনাৰ ভুৱা বাতৰি কিছুমান প্ৰচাৰ কৰি থকা দেখিবলে পাইছোঁ কিন্তু দুই তিনিটামান এনেকুৱা চেনেল আছে যেনে আপোনাৰ হৈ গ'ল নিউজ লাইভ ডিৱাই থী ছিক্স ফাইভ এই চেনেলকেইটাহঁতে মানে কি কৰে আপোনাৰ সিহঁতে উচিত মানে গোটেই খবৰটো যিটো ঘটনা হয় তাৰ ওপৰত বিচাৰ কৰি ভালদৰে ভালদৰে বিশ্লেষণ কৰি সেই নিউজটোহে তেওঁলোকে আমাৰ মানে ৰাইজৰ মাজত এৰি দিয়ে গতিকে কিছুমান নিউজ চেনেল আছে তেনেকুৱা যে কিছুমান ৰাইজৰ মাজত খুব ভুৱা প্ৰচাৰ এটা এৰি দিয়ে যাৰ ফলস্বৰূপে ধৰ জনসাধাৰণৰ অকণমান অসুবিধাৰ সৃষ্টি হ'বলগীয় হয় গতিকে নিউজ চেলেনবিলাকক এটাই অনুৰোধ কৰিম যে তেওঁলোকে যিটো খবৰ হয় সেই খবৰটো অলপ ভলদৰে তেওঁলোকেও যেন অলপ সেই ঘটনাস্থলীত গৈ খবৰটো অলপ ভালদৰে তাৰ ওপৰত ৰিছাৰ্চ কৰি ভালদৰে অলপ বিশ্লেষণ কৰি সেই নিউজটোহে যেন আমাৰ ৰাইজৰ মাজত এৰি দিয়ে আৰু যিহেতু আজিকালি প্ৰত্যেকখন ঘৰতে এটা টিভি হৈছে গতিকে প্ৰত্যেকখন ঘৰৰ মানুহে দিনৰ ভিতৰত দিনটোৰ ভিতৰত নহয় এবাৰো নহয় এবাৰ আপোনাৰ কি কয় নিউজটো চায়েই গতিকে তেওঁলোকে নিউজটো চাই এজন উপকৃত হ'ব পাৰে তেনেকুৱা ধৰণৰ নিউজ দিলে আমাৰ কি হয় অলপ বেছি ভাল হয় কাৰণ আমিটো পেপাৰ বা আজিকালি নপঢ়াই হ'লো আৰু গোটেই যিহেতু মানুহে নিউজটো ল'বলৈ এটা আগ্ৰহী নহয় জানো ধৰক ক'ত কি হৈছে ক'ত কি হোৱা নাই বা আমাৰ চৰকাৰখনেনো কি হৈছে কি নহৈছে ক'ত কি কৰিছে নকৰিছে গতিকে এনেকুৱাধৰণৰ খবৰবোৰ গতিকে নিউজতে পোৱা যায় গতিকে সকলোৱে নিউজ চায় গতিকে সেই নিউজটো মানে কি মোৰ মতেদি নিউজটো খালী ভাল হ'ব লাগে নিউজটো ভাল হ'ব লাগে আৰু যেন ভুৱা বাতৰি তেওঁলোকে প্ৰচাৰ নকৰে ভাল বাতৰি দিয়ক আমি চাম আৰু বাতৰি চায়েই থাকিম আৰু